জিন্স কেতিয়াবা কেতিয়াবা বহুত আমনি লাগে পিন্ধি গৰমৰ দিনত জিছ জিন্স পিন্ধাটো বহুত অশান্তিদায়ক সেইবাবে মই জিন্স বহুত বেয়া পাওঁ ঠাণ্ডাত জিন্স পিন্ধি ভাল পাওঁ